বীমা কোম্পেনীয়ে এজন ব্যক্তিক বহুত ক্ষেত্ৰত সহায় কৰে আৰু এই বীমা কোম্পেনীয়ে এজন মানুহৰ যিটো আৰ্থিক অৱস্থা সেইখিনিও ক্ষেত্ৰতো কেনেকৈ সহায় কৰিব পাৰে এইফালে মোৰ অভিজ্ঞতা ফালৰপৰা এটাই কওঁ যে তেওঁলোকে অলৰেডি এজন মানুহৰ ওপৰত যেতিয়া ইঞ্চুৰেঞ্চ কৰি ৰাখে সেই মানুহজন কিবা ক্ষেত্ৰত যদি বিয়োগ মানে পৃথিৱীত নাইকিয়া হৈ যায় তেতিয়া সেই যিটো তাৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা ঘৰখনৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰে বুলি মোৰ ফালৰপৰা ক'ব বিচাৰোঁ মই কাৰণ তেওঁ যদি এটা পলিচী ইনভেষ্টমেণ্ট কৰি থয় যদি তেখেত ছাডেন কিবা এটা হৈ যায় এক্সিডেণ্ট হৈ ঢুকায় বা বেমাৰ হৈ ঢুকায় তেতিয়া ঘৰখনৰ যিটো আৰ্থিক অৱস্থা জুৰুলা হয় সেই জুৰুলা সময়ত যথেষ্টখিনি সহায় কৰে এজন চাকৰি কৰা ব্যক্তিয়ে তেওঁৰ চাকৰিৰ ফালৰপৰা যিখিনি পইচা পায় পায়েই কিন্তু এজন প্ৰাইভেট চেক্টৰত কাম কৰা মানুহৰ ক্ষেত্ৰতে হওক বা যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত হৈ থকা মানুহৰ লাভ লোকচানৰ যদি কৰিবলগা হয় সেই তেতিয়া এই ইঞ্চুৰেঞ্চ কোম্পেনীৰ যিটো ইঞ্চুৰেঞ্চ থাকে সেই ইঞ্চুৰেঞ্চে তেওঁলোকক অৱদান দিয়ে বুলি মোৰ ফালৰপৰা মোৰ এটা অভিজ্ঞতাৰ ফালৰপৰা মই ক'ব বিচাৰোঁ আৰু যিখিনি দেখিছোঁ সেইখিনিয়ে মই ব্যক্ত কৰিছোঁ